অ' পম্পী বাইদেউ হয়নে বাইদেউ নমস্কাৰ অ' বাইদেউ আপুনি বৰ্ত ব্যস্ত আছে নেকি বাৰু অ' মই মানে লখিমপুৰ যুৱ সংঘৰ তৰফৰ পৰা আপোনালৈ ফোন কৰিছিলোঁ মানে আপুনি মানে কি আমাৰ যুৱ সংঘৰ কেন্দ্ৰীয় ৰঙালী বিহু উৎযাপন কৰিছে আমাৰ লখিমপুৰ জিলাতে তাত মানে আমাৰ আপোনালোকৰ যিখন থিয়েটাৰ আছে কহিনুৰ থিয়েটাৰ সেইখন আমি আ আনিম বুলি ভাবিছিলোঁ সেইকাৰণে আমি মানে মই আপোনাৰ কণ্টেক্ট নম্বৰটো বেলেগ ল'ৰা এজনৰ পৰা লৈ আপোনাৰ লগত কথাটো আলোচনা কৰোঁ বুলি ফোন কৰিছিলোঁ বাইদেউ আপোনালোকৰ বাৰু ক'ত ক'ত প্ৰগ্ৰেম আছে

আমাৰ এপ্ৰিল মাহৰ চৌবিছ তাৰিখ মানে পৰিব মানে কি কয় এতিয়া চৌবিছ তাৰিখে পৰিব আৰু আমাৰ মানে কি হয় আপোনালোকৰ লগত যদি আমাৰ যদি সিদ্ধান্ত যদি হৈ লোৱাৰ হৈ যোৱাৰ পিছতহে আমাৰ তাৰিখটো আমি ৰঙালী বিহুখনৰ তাৰিখটো ল'ম ৰঙালী বিহু আমাৰ হ'ব তাৰপিছত আপোনালোকৰ আমি ৰাতিলে আপোনালোকৰ থিয়েটাৰখন অনাৰ ব্যৱস্থা কৰিছিলোঁ এতিয়া আপোনালোকে কেতিয়া মিলাব পাৰে আৰু

হয় হয় অ' মই মানে তেতিয়াহ'লে আমাৰ সংঘৰ মানুহখিনিৰ লগত কথা এটা পাতি চাম আমাৰ মানে এনেই ডেটতো চৌবিছ এপ্ৰিলতে তা ফিক্স কৰিছিলে কিন্তু আপোনালোকৰ যিহেতু টাইম নাথাকিব তেতিয়াহ'লে আমি পাতিব লাগিব সংঘৰ মানুহৰ লগত অ' হয় বাইদেউ আপোনালোকৰ সেই যিটো থিয়েটাৰৰ মানুহবিলাকে মানে গোটটোৱে এনে কিমান মান পইচা ল'ব বাৰু

হয় হয় বাইদেউ তেতিয়াহ'লে মই আমাৰ যিখিনি কমিটিৰ মানুহ মই তেওঁলোকৰ লগত আলোচনা কৰিম মই বাইদেউলৈ আকৌ আপোনালৈ মই আকৌ এইটো নম্বৰতে ফোন কৰিম আপুনি ৰিচিভ কৰিব বাইদেউ অ' হ'ব ধন্যবাদ